অন্য নগৰৰ শিক্ষাৰ্থীয়ে স্কুল বা হাইস্কুললৈ তেওঁলোকে চাইকেল বা বিভিন্ন নিজৰ অভিভাৱকৰ লগত মটৰ চাইকেল গাড়ীত অহা যোৱা কৰে ঠিক সেইদৰে তেওঁলোকৰ নিয়মীয়া বাছসমূহ প্ৰায় দেখা যায় দুই এখন স্কুলৰ হয়তো নাথাকিব পাৰে কিন্তু যোন জেগাত নাই তেওঁলোকে ধৰক চাইকেল অভিভাৱকৰ লগত বিভিন্ন গাড়ী বা মটৰ চাইকেল আদিত অহা যোৱা কৰে হয় বৰ্তমান প্ৰাথমিক শিক্ষাৰ মানদণ্ড বহু পৰিমাণে উন্নত হৈছে কিন্তু কিছুমান অঞ্চলত আচলতে প্ৰাথমিক শিক্ষাক আমি বাধা বুলি ক'ব নোৱাৰো অবি অভিভাৱকসকলেহে বাধাৰ যি হৈ থিয় দিছে কিয়নো এওঁলোকে সেয়েহে শিশুসকলক আনি কামত নিয়োগ কৰিছে তেওঁলোকক বিভিন্ন মানুহৰ ঘৰত বিভিন্ন ধৰণৰ কামত নিয়োগ কৰিছে গতিকে আমি প্ৰাথমিক শিক্ষাক বাধা বুলি ক'ব নোৱাৰো অবি অভিভাৱকসকলেহে বা আমি নিজেহে প্ৰাথমিক শিক্ষাক বাধা দিছোঁ কিছুমান অঞ্চলৰ বাবেহে প্ৰায়ভাগ অঞ্চল বা প্ৰায়ভাগ নগৰেই বৰ্তমান প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বা বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত বহু পৰিমাণে উন্নত হ'বলৈ যোৱাহে বৰ্তমান দেখিবলৈ পোৱা গৈছে